হেল্ল' হয় কওকচোন হয় হয় কওকচোন হয় হয় মই গোলাঘাটত গাখীৰৰ ছাপ্লাই দিওঁ অঁ আপুনি কোন ঠাইৰ পৰা কৈছে বাৰু হয় হয় হয় হয় বৰ্তমান আমাৰ মানে গাখীৰৰ লিটাৰ আপোনাৰ ষাঠি টকা হৈ আছে আৰু কি কয় আপোনাৰ দৈ লিটাৰ আপোনাৰ এশ টকা হৈ আছে আপোনাক এনেই কিমানমান লাগিছিলে বাৰু অঁ কিমানমান লাগিছিলে বাৰু তথাপিও হয় হয় কাহানিকৈ লাগে আপোনাক পাঁচদিনৰ পাছত ন অঁ বাইদেউ পইচাটো মানে কি হ'ল আমাৰো এই সুলভ মূল্যৰ দোকান নহয় যে সেইকাৰণে পইচাটো অলপ কমাবলৈ আমাৰো অসুবিধা হয় আৰু গাখীৰৰ দামো বহুত বেছি আপুনিতো জানেই ন অঁ ঠিক আছে বাৰু কিবা এটা কৰি দিম বাৰু আমি এনে বিয়া সবাহলৈও গাখীৰ ছাপ্লাই কৰোঁ আপোনালোকৰ ঘৰত এনে খাবলৈও আপোনাৰ গাখীৰ ছাপ্লাই কৰা হয় বাৰু আপুনি যদি আমাৰ ডেইলী কাষ্টমাৰ হিচাপে ল'ব পাৰে আপোনাক টেন পাৰ্চেণ্ট আমি ডিছকাউণ্টত দিম গত্ অঁ অঁ গতিকে আপুনি চাই লওক বাৰু কাৰণ আমাৰ মানে এই ঘৰৰ আপোনাৰ ঘৰতে একদম ছাপ্লাই দিয়াৰ ব্যৱস্থাটোও আছে যে আপুনি ঘৰত হোম ডেলিভাৰীও পাব আ আমাৰ ইয়াৰ পৰা অঁ ঠিক হয় হয় ঘৰতে দি থৈ আহিম কিন্তু আপুনি মানে এটা কাম কৰিব মোক এডভাঞ্চ হিচাপে আপুনি কিবা এটা পঠাই থ'ব যাতে আপোনাৰো কথাটো ৰখে মোৰো কথা ৰখে মই লিখি ল'ম বাৰু অঁ ঠিক আছে আৰু এইটো ফোন নাম্বাৰত আপোনাক ফোন কৰিলে পাম ন বাইদেউ অঁ অঁ ঠিক আছে ধন্যবাদ দেই